হেল্ল' অ' শুনিছোঁ শুনিছোঁ কওকচোন আচ্ছা আচ্ছা

আচ্ছা ল'ব পাৰিব কেলে নোৱাৰিব অ' এই লোণ বুলি ক'লে মানে এক্সোৱেলি হেৰি আজিকালি কাৰণে দিয়ে নহয় আপুনি অ' অসম গ্ৰামীণ বিকাশ বেংকলৈ যাব তাত লোণ এটা কথা বেংকৰ এমপ্লয়ীবিলাকক সুধিব ফৰ্ম এখন দিব ফৰ্মখন এপ্লাই কৰি দিব তাৰপিছত আও কিবা কিবি নথিপত্ৰ দিব সেইখিনি আপুনি দি দিব তাৰপৰা আপোনা চিভিলটো চাব বেংকৰ আগতে লোণ চোণ লোৱা আছে নে নাই সেইটো চাব যদি নাই তেনেহ'লে চিভিলটো ভাল তেনেহ'লে আপুনি পাই যাব অ' ঠিক আছে সেইখিনি কৰিলেই হৈ যাব অ' ঠিক আছে